অঁ ফল মূলৰ দোকানী নহয় জানো বাৰু অঁ মোক এই ফল মূল অলপ লাগিছিলে এই আপোনালোকৰ দোকানত ড্ৰেগন ফ্ৰুট আছে নাই বাৰু অঁ তেতিয়াহ'লে আনি দিয়কচোন আপুনি পাৰে যদি এডভাঞ্চটোতো এতিয়া মই ইমান দূৰত আছোঁ আপোনালোকে গোলাঘাটত আছে মই কেনেকৈ আকৌ এডভাঞ্চ দিবলৈ যাম মইতো গাঁৱৰ পৰাই কৈছোঁ অঁ এডভাঞ্চটো বাৰু মই দিম কিন্তু গুগুল পে' কৰি দিলে হ'ব নহ'ব হয় নেকি অঁ থেংক ইউ তেতিয়াহ'লে থেংক ইউ মই দি পঠিয়াই দিছোঁ বাৰু